পেট্ৰলৰ বৰ্ধিত মূল্য জনসাধাৰণৰ মাজত বহুতো অসুবিধাৰ সৃষ্টি কৰি আহিছে পেট্ৰলৰ বৰ্ধিত মূল্য এক লিটাৰ পেট্ৰলৰ দামত যোনটো স্কুললৈ নিয়া কৰা ল'ৰা ছোৱালীৰ বাবে বহুতো সন্তাসৰ সৃষ্টি হৈছে এক লিটাৰ পেট্ৰলৰ দামত স্কুললৈ নিবনো ল'ৰা ছোৱালীক কি কৰিব তাৰ সঠিক কাৰিক ক্ষতিত বিজুতি ঘতীয়া দেখা পোৱা গৈছে পেট্ৰলৰ দামে জনসাধাৰণৰ বহুতো ক্ষতি সাধন কৰিছে পেটৰ গা বৰ্ধিত মূল্যই পেট্ৰ'লৰ বৰ্ধিত মূল্যই জনসাধাৰণৰ মাজত বহুতো সন্তাসৰ সৃষ্টি কৰিছে এক লিটাৰ পেট্ৰলৰ দাম আজিৰ দিনত এশ টকা টেক্স চৰ চৰকাৰে পেট্ৰলৰ দামত বহু বৃদ্ধি কৰাৰ ফলত যিসকল দিন হাজিৰা কৰা মানুহ তেওঁলোকে ল'ৰা ছোৱালী স্কুলত থ'বলৈ যাবলৈ অসুবিধাৰ সন্মুখীন হৈছে সেই পেট্ৰলৰ দাম বঢ়াৰ বাবে গাড়ী ভাড়াও দাম বৃদ্ধি হৈছে যাৰ বাবে বহুতো লোক গাড়ীত কবালে পৰিৱেশন কৰিবলৈ যাবলৈ অসমৰ্থ হৈছে পেট্ৰলৰ বৰ্ধিত মূল্যই জনসাধাৰণৰ বহুতো ক্ষয় ক্ষতি কৰাৰ লগতে যিসকল দিন হাজিৰা কৰি খোৱা মানুহ তেওঁলোকৰ বাবে বহুতো বিপদ কঢ়িয়াই আনিছে যিসকলে খেতি বাৰি কৰে তেওঁলোকৰো আজি পেট্ৰল হওক ডিজেল হওক দুইটাৰ দাম বহাৰ ফলত পথাৰত পথাৰত খেতি কৰিবৰ বাবে হাল বোৱা ট্ৰেক্টৰ ব্যৱহাৰ কৰে সেই ট্ৰেক্টৰখন তেওঁলোকে চলাবলৈ এতিয়া বহুতো কথা চিন্তা কৰিবলগীয়া পৰিণত হোৱা দেখা পোৱা গৈছে পেট্ৰলৰ দামে মানুহক জ্বলা কলা খুওৱাৰ লগতে বহুতো বহুতখিনি ছাইডৰ পৰা জুৰুলা জুৰুলকৈ শোষণ কৰা দেখিবলৈ পোৱা গৈছে তেলৰ বৰ্ধিত মূল্যই এটা এটাকৈ সকলোখিনি সেইফালৰ পৰা খালী কৰি গৈ আছে